মই পথাৰত প্ৰথম অৱস্থাত ইমান সময় দিব নোৱাৰিছিলোঁ কাৰণ পঢ়া শুনাৰ লগতে খেতি পথাৰত আমি মা দেউতাক সহায় কৰিছিলোঁ সেয়েহে আমি বেছি সময় দিব নোৱাৰিছিলোঁ তথাপি দুই তিনি ঘণ্টা সময় কটাইছিলোঁ কিন্তু বৰ্তমান সময়ত মই খেতিৰ লগত জড়িত এগৰাকী মহিলা সেয়েহে মই ছয় ঘণ্টা বা আঠ ঘণ্টা খেতিপথাৰত মই দিব পাৰোঁ খেতিপথাৰত থাকিলে মানে কামটো সামাধান নোহোৱালৈকে আমি ঘৰলৈ আহিবলৈ ইচ্ছা নকৰোঁ খেতিত আমি এনেকুৱা ধৰণৰ কামখিনি কৰোঁ আমি মাটি ৰোৱা দিনত যেতিয়া ৰুবলগীয়া হয় তেতিয়াহ'লে ৰোৱা কামটো কৰোঁ কঠীয়া তোলোঁ আকৌ ধান কটা দিনত আমি ধান কাটোঁ আলু খন্দা যেতিয়া ৰোৱা হয় মানে আলু ৰোৱা দিনত আলু ৰোওঁ আকৌ আলু তোলা দিনত আলু খান্দো আকৌ সৰিয়হ তোলা দিনত আমি সৰিয়হ তোলো আহু খেতিৰ দিনত আমি আহুধান সিঁচাৰ পৰা পথাৰত যত্ন ল'বলগীয়া হয় আহু যেতিয়া মানে এবেগেট মান ওখ হৈছে তেতিয়াহ'লে আহুধান নিয়নি কৰিবলগীয়া হয় সেইখিনি আমাৰ মহিলাৰ কাম হয় গতিকে সেইখিনি আমি খন্তি হাতত লৈ পেলাই আমি আহু নিয়নি কৰোঁ আৰু পকিলে আমি ধন কাটোঁ আমি পথাৰত মানে এইখিনি কামেই যথেষ্ট হয়গৈ আৰু মহিলাৰ কাৰণে ইমানখিনিয়ে কৰোঁ কি খেতিৰ জৰিয়তে আমাৰ স্বাস্থ্যৰ যথেষ্ট অপকাৰ হয় কাৰণ আমি খেতি ইমানবিলাক খেতি কৰোঁ কিন্তু আমি কোনোদিনে আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰি আমি নকৰোঁ আমি পচন সাৰ গোবৰ বা কেঁচুসাৰ এইবিলাকে আমি খেতিত দিওঁ শাক পাচলি পৰা আদি কৰি আমাৰ ধান খেতিলৈকে সকলো খেতিতে আমি এইবিলাক সাৰ ব্যৱহাৰ কৰোঁ আৰু যথেষ্ট আমাৰ উৎপাদনো আছে আৰু স্বাস্থ্যৰ পক্ষেও আমাৰ বহুত ভাল আৰু মোৰ বৰ্তমান স্বাস্থ্য মোৰ নিজৰ নিজে উৎপাদন কৰা শাক পাচলি পৰা ধা চাউল পৰা ধৰি আমি সকলো ব্যৱহাৰ কৰোঁ কাৰণে মোৰ স্বাস্থ্য যথেষ্ট ভাল সেয়েহে মই কওঁ যে চহৰীয়া মানুহখিনিক আমি দেখা যায় যে তেওঁলোকে স্বাস্থ্য ভালে ৰাখিবলৈ ব্যায়াম কৰে ৰাতিপুৱা দৌৰে বা জীমলৈ যায় এনেকুৱাখিনি কাম কৰিবলগীয়া হয় কিন্তু আমি যিহেতুকে খেতিলৈ ওলাও তেতিয়াহ'লে আমি এইবিলাক কাম আমি কৰিব নালগে সেইখিনি আমাৰ ব্যায়াম বা জীম যোৱা বা দৌৰা আমাৰ সকলোখিনি কাম আমাৰ স্বাস্থ্যই খেতিপথাৰতে আমাৰ হৈ যায়